ভাইটি মই দুলিয়াজানৰ পৰাই ক'লোঁ অঁ তোমাৰ ঘৰো দুলিয়াজানতে নহয় জানো অঁ দুলিয়াজানতে হয় ন অঁ তুমি যে মোক এটা যে সহায় এটা কৰি দিব লাগে জানানে তোমাৰ নাম্বাৰটো নহয় মই একদম কৈছোঁ নহয় কেনেকৈ কালেক্ট কৰিছোঁ নহয় তুমি একদম ভাবিব নোৱাৰা আৰু অঁ হয় হয় হয় তুমি মোক এটা যে সহায় কৰি দিব লাগে অঁ অঁ তুমি মোক সহায়টো কৰি দিব পাৰিবানে বাৰু অঁ হয় হয় হয় হয় পাৰিবা ন ঠিক আছে বাৰু এতিয়া মই কথাটো কওঁ তুমি যে মোক মানে এখন কেবৰ মানে সেৱা এটা আগবঢ়াব লাগে অঁ তোমাৰ ছাগৈ বহুত চিনাকী আছে তুমি ঘূৰা ঘূৰি ফুৰি কৰি থ ঘূৰি ফুৰি কৰি থকা মানুহ যে সেইকাৰণে অঁ হয় হয় হয় হয় মোক মানে এটা কেবৰ সহায় লাগে অঁ মোৰ মানে মা দেউতা গুৱাহাটী গৈছে হয় হয় মা দেউতাৰ লগতে বৰ্তা বৰ্মা ভাইটি ভণ্টি গোটেইখিনি মানে লগতে গুৱাহাটী গৈছে তেওঁলোকে তাৰমানে কাজিৰঙালৈ আহিব লাগে তেওঁলোকে মানে সেই প্ৰথম যোৱা যে অঁ অঁ হয় প্ৰথম যোৱা কাৰণে তেওঁলোকে মানে ধৰা একো মানে বৰ চিনাকী মানে চিনি নাপায় আৰু ঠাইবিলাক হয় হয় সেইটো কাৰণেও ভাবিলোঁ কি তোমাকে বোলো মই ফোন এটা কৰোঁ ফোন এটা কৰি তোমাক অঁ হয় হয় তোমাৰ লগতে যোগাযোগ এটা কৰোঁ যোগাযোগটো কৰি তুমি এখন কেবৰ সহায় সেৱা এটা কৰি দিলে ধৰা তেওঁলোকে কাজিৰঙালৈকে ধুনীয়াকৈ আহিব পাৰিব হয় হয় হয় হয় হয় আৰু তুমি কিন্তু চিনাকি ড্ৰাইভাৰক হেৰি চিনাকি ড্ৰাইভাৰে দিবা দেই হয় হয় চিনাকি ড্ৰাইভাৰৰ মানে কেবহে দিবা আনকালে আজিকালি জানাই নহয় আৰু তাকে তেওঁলোকৰ লগত চাৰি পাঁচজনমান হ'ব মা দেউতাহঁতৰ লগত তেনেকৈ আহিব আৰু তুমি তুম সেইখিনি কৰি দিবা হাঁ ধুনীয়া তোমালোকৰ ঠিকনাটোও দি দিম হয় হয় হয় আৰু ৰাস্তাটো তেওঁলোকে চিনি নপায় আৰু তুমি ধুনীয়াকৈ সেই কেবৰ মানুহজনক ধুনীয়াকৈ কৈ দিবা হয় হয় হয় কৈ দিবা ধুনীয়াকৈ মানে তুমি একদম ৰাস্তাটোৰ বিষয়ে ধুনীয়াকৈ ক্লিয়াৰকৈ দিবা আৰু হয় হয় হয় অঁ অঁ হয় হয় হয় যোগাযোগৰ তথ্যটো মই দিম বাৰু তোমাক অঁ ঠিক আছে বাৰু মই এতিয়া অফিচত আছোঁ নহয় অঁ ঠিক আছে মই তোমাক পাঁচ মিনিটৰ পাছত দিলে হ'ব অঁ মই এই জাষ্ট অফিচ ছুটী কৰিম আৰু অফিচ ছুটী কৰিয়ে অঁ অঁ অফিচ ছুটী কৰাৰ পাছতেই তোমাক মই অঁ অঁ যোগাযোগৰ তথ্যখিনি মই দি দিম আৰু তোমাৰ এইটো হোৱাটছাপ নম্বৰতে এইটোত তোমাৰ হোৱাটছাপ আছেনে নাই বাৰু হয় হয় আছে ন অঁ তোমাক মই এইটো নাম্বাৰতে হোৱাটছাপতে গোটেই তথ্যখিনি দি দিম হয় হয় তুমি গোটেইখিনি কৰি দিবা হ'বহে অঁ হ'ব অঁ আৰু এটা কথা নহয় ভাইটি তোমাৰ লগত ইমান এতিয়া কথাখিনি পাতিলো অঁ গোটেইখিনি কথা পাতিলোঁ পতাৰ পাছত তোমাক ধৰা দামটোৰ বিষয়ে নুসুধিলোঁ নহয় হয় হয় অঁ দামটো তুমি মানে ধুনীয়াকৈ তেওঁৰ লগত পাতি মোক আকৌ যোগাযোগ কৰিবা অঁ অঁ অঁ তেতিয়া মই মানে তুমি যদি দামটো বিষয়ে কৈ দিয়া তেতিয়া মানে সুবিধা হয় আৰু হয় হয় আজিকালি ধৰা পে' টি এম বা জি পে' সকলোৰে হাততে থাকে ন হয় হয় হয় মাঁহতত মানে পইচাটো অলপ মানে হাতত তেওঁলোকৰ কেছ মানে কম আছে হয় ভাইটিৰ মানে জি পে' আছে অঁ অঁ ভাইটিৰ জি পে'টোতে মই মানে ভাইটি লগত মই পঠিয়াই দিম অঁ তেৱেঁ মানে হেই কেবৰ মানুহজনক ভাইটিয়ে দি দিব তুমি কথাটো কিন্তু ভালকে বুজাই দিবা দেই হয় হয় হয় ধুনীয়াকে বুজাই দিবা কথাটো অঁ অঁ মই তেনেকেই দিম অঁ অঁ ঠিক আছে বাৰু তুমি কিন্তু নাপাহৰিবা দেই মই অকল তোমাৰ লগতেই মানে যোগাযোগটো কৰিছোংঁ আৰু বেলেগৰ লগত মানে মই যোগাযোগ কৰা নাই হয় হয় তোমাক মানে ধৰা চিনি পাওঁ যে সেইটো কাৰণে আৰু অঁ চিনি পোৱা মানুহ হ'লে ভাল হয় আৰু হয় নে নাই বাৰু আৰু স্থানীয় তুমিও স্থানীয় ধৰা ময়ো স্থানীয় হয় হয় হয় হয় হয় হয় তোমাকে মই দ্বায়িত্বটো দিলোঁ আৰু অঁতুমি ধুনীয়াকে কামখিনি কৰি দিবা দেই অঁ অঁ অঁ ঠিক আছে বাৰু হ'ব দিয়া ভাইটি ৰাখিছো দেই অঁ তুমি যোগাযোগ কৰা পাছত মোলে ফোন এটা কৰিবা আকৌ অঁ অঁ হ'ব দিয়া ৰাখিছোঁ দেই